দৈনিক বাতৰিখন আমি বহুত ভাল পাওঁ কাৰণ দেশ বতৰৰ খা খবৰ আহে আৰু এতিয়া কাশ্মীৰত যি ঘটনা হ'ল বাতৰিত আমি চব প্ৰকাশ পাই যাওঁ তাৰোপৰি আকৌ এতিয়া প্ৰিয়ংকা ভৰালীৰ কথাটো চুমী বৰা য'ত যিমান তাৰমানে খা খাবৰ আছে চব দৈনিক বাতৰি দ্বাৰাই আমি খা খাবৰবিলাক পাই থাকোঁ সেইটো কাৰণে আমাৰ কাৰণে দৈনিক বাতৰিখন বহুত ভাল দৈনিক বাতৰিখনৰ প্ৰথম পৃষ্ঠাতে এড লাইনতে চব লিখি দিয়া থাকে আমি চমুকৈ অকণমান পঢ়িলে গম পাই যাওঁ ক'ত কি ঘটনা হৈছে সেই সম্পৰ্কে আমি কথাবিলাক গম পাই থাকোঁ টি ভি তকৈ দৈনিক বাতৰিখনত আমি বেছিকৈ ভাল পাওঁ কাৰণ কেলে দৈনিক বাতৰিত যিকিটা শব্দ আহে কথা কৈ দিয়ে আজি চম হেৰিয়ে চুমি বৰাৰ যিটো কেলেংকাৰীয়ে হ'ল সেই কেলেংকাৰী আমি দৈনিক বাতৰিতে ফাৰ্ষ্ট পাইছোঁ আৰু কাশ্মীৰৰ ঘটনাটোৰ কথাও আমি দৈনিক বাতৰিত পাইছোঁ দৈনিক বাতৰি কথাকেইটা আমি শুদ্ধ বুলি ভাবোঁ দৈনিক বাতৰিখন বহুত মানুহে চাই আমাৰ গাঁৱত কাৰণ এজেণ্ট আছে এজেণ্টে আহি ঘৰে ঘৰে দিয়েহি যোনে কিতাপ পঢ়ি যায় তেওঁলোকে ঘৰে ঘৰে দি যাবহি এখন এখন মানুহ পালোঁ নাপালোঁ দৰ্জাতে ওলমাই থৈ গুচি যায় আমি জানোৱেই পেপাৰ যে আমি ডেইলি পঢ়োঁ কাৰণে আমাৰাবিলাকৰ ঘৰত দি থৈ থৈ যায় দৈনিক বাতৰিখনত প্ৰথম পৃষ্ঠাত যিখিনি হেডলাইনত থাকিব সেইকেইটা অকণমান পঢ়িলেই কাহিনীটো সম্পূৰ্ণকৈ নপঢ়িলেও প্ৰথম হেডলাইনকেইটা চালেই আমি গম পাই যাওঁ কথাবিলাক ক'ত ক'ত দেশ বিদেশে ক'ত কি হৈ যায় চবখিনি বাতৰি আমি পেপাৰতে পাই যাওঁ সেইটো কাৰণে আমাৰ গাঁৱলীয়া সমাজে দৈনিক পেপাৰখন বহুত প্ৰয়োজনীয় বুলি ভাবে আৰু দৈনিক বাতৰিটো আমি বহুত মানুহে ভাল পায় আমাৰ গাঁৱত কাৰণ দৈনিক পেপাৰত দিয়া কথাবিলাক আমি চবেই শুদ্ধ বুলি ভাবোঁ কাৰণ দৈনিক পেপাৰত অশুদ্ধ কথা নিলিখে বুলি ভাবোঁ কাৰণ লিখা হ'লেতো অত গাঁৱৰ ৰাইজে সেইখন পেপাৰ কেতিয়াও ছাপোৰ্ট নকৰে আৰু যিমান ৰাইজে পঢ়িছে প্ৰায়বিলাকৰ ঘৰতে মানুহৰ ঘৰত দেখোঁ আমি দৈনিক বাতৰিহে পঢ়ে দৈনিক পেপাৰ পঢ়িব চবেই দৈনিক পেপাৰখনত প্ৰতিঘৰ মানুহতে গাঁৱত পাব টেবুলত প্ৰায় থাকেই দৈনিক পেপাৰখনৰ বাতৰি প্ৰতিঘৰ মানুহতে কথা বতৰা পতাৰ আগত টেবুলত পেপাৰখন যেতিয়া পাই যাব চবেই পেপাৰখনকে পঢ়ি মেলি চাইহে গৃহস্থৰ লগত কথা পাতিব তেতিয়া ইজনে সিজনক ক'ব অঁ এইটো বাতৰি কথা আমি পাইছিলোঁ এতিয়া নামটো মই পাহৰিছোঁ এতিয়া কাশ্মীৰৰ কথাবিলাক প্ৰথম পৰ্যায়তটো আমি এইবিলাক গমেই নাপাওঁ যেতিয়া ওলাই গ'ল বোলে কাশ্মীৰত আমুকটো ঘটনাত আমুকখিনি মানুহ মৰিলে তাৰপা পেপাৰত চোৱা মতেটো আমি কথাবিলাক গম পাওঁ ইমান দূৰ দূৰৰ খা খবৰবিলাক আমি পেপাৰৰ দ্বাৰাহে গম পাওঁ পেপাৰৰ সাংবাদিকে ইমান কিয় ঘূৰি ফুৰে আমাৰতো লোকেলে এইবিলাক কথা গম নাপাওঁ দেশ বিদেশত ক'ত কি কাজিয়া হুলস্থুল হৈছে ক'ত গুলিয়া গুলি হৈছে ক'ত বানপানী হৈছে ক'ত হেৰি পৰিৱেশ হুলস্থলীয়া পৰিৱেশ সৃষ্টি হৈছে গাঁৱৰ ৰাইজেতো একো গমগতি নাপাওঁ আমি এইটো কাৰণে আমি দৈনিক পেপাৰখন চবেই প্ৰয়োজনীয় বুলি ভাবে আৰু দৈনিক পেপাৰখন আমাৰ গাঁৱত প্ৰায় মানুহেই পঢ়িবলৈ লৈ লৈ লয় দৈনিক পেপাৰখন আমাৰ অফিচলৈও নাযায় আনিবলৈ এজেণ্টে আহি ঘৰে ঘৰে প্ৰতি যি কেইঘৰে তাৰমানে পঢ়ে মাহেকৰ মূৰত কিস্তিটো উঠাই দিব প্ৰতি ঘৰতে পেপাৰখন তেনেকৈ থৈ থৈ পিনি গুচি যাব তাৰপাছত চবেই পঢ়ি শুনি থৈ পেপাৰখন চাইডে চাইডে ৰাখি ৰাখি থৈ পিনি গুচি যাব মতা মানুহে তাৰপাছত আমি মাইকী মানুহে পঢ়ি মেলি চাওঁ পথাৰৰ পা আহি হ'লেও টেবুলতে বহিলোঁ বোলে বহিলৈনো কি কৰিম লোকৰ কথা পতাতকৈ দৈনিক পেপাৰখন আমি অকণমান অকণমান মেলি কুলি চাই পেনে নি দেশত কি কিনো খা খবৰ হৈছে সেইকণকে অকণমান পঢ়ি মেলি চাওঁ তেতিয়া আমি সকলো কথাবিলাক গম পাওঁ আজি আমুকটো হৈছে আজি তামুকটো হৈছে তেনেকৈহে আমি গম পাই যাওঁ সেইটো দৈনিক পেপাৰখন আমি বহুত ভাল বুলি ভাবোঁ আৰু দৈনিক যিজন সাংবাদিক সেইজনকো আমি কাৰণ বহুত দূৰ দূৰণি পা খা খবৰবিলাক আনি অসমৰ ৰাইজক বিলাইহি অসমৰ ৰাইজে তেওঁ সাংবাদিকে অনাৰ কাৰণেতো গম পায় নহ'লেতো কোনো ৰাইজে গমেই নাপায় সেইটো কাৰণে আমি দৈনিক পেপাৰখন আমাৰ কাৰণে প্ৰয়োজনীয় বুলি ভাবোঁ আমি দৈনিক বাতৰি টি ভি তকৈও দৈনিক পেপাৰখন আমি বেছিকৈ আমাৰ কাৰণে ভাল কাৰণ গাঁৱত টি ভি চাবলৈ কেতিয়াবা লাইন নাথাকিব চাবলৈ সময় নোলাব কাৰণ পেপাৰখন বহি লৈ পেলাই নিও অকণমান আমি চাব পাৰোঁ সেই পেপাৰখন ভাতকেইটা খাই ভাতকেইটা বোলে বহালৈকে আমি অকণমান ধুনীয়াকৈ অকণমান দুলাইন হ'লেও পঢ়িব পাৰিলোঁ আৰু গধূলি হোৱাৰ আগত বোলে চব বোলে শুলেগৈ মইনো এতিয়া কি কৰিম ঠিক পেপাৰখনকে অকণমান মেলি চশমাযোৰ লগাই ধুনীয়া অকণমান দুটামান আখৰ আকৌ বুজিব পাৰিলোঁ যে আজি অসমত ক'ত কি কি হ'ল ক'ত কি কি ঘটনা ঘটিলে তেনেকুৱাবিলাক আমি সেইটো কাৰণে আমি দৈনিক পেপাৰখন বহুত প্ৰয়োজনীয় বুলি ভাবোঁ আৰু আমাৰ হাজবেণ্ড এতিয়া ক'ৰবাত নামত গ'ল অহালৈকে আমি সেইখনকে অকণমান টাইম পাছ কৰিলোঁ পেপাৰখনত দুটামান পেজ বোলে আজি পঢ়িলোঁ অকণমান বোলে কাইলৈ পঢ়ো কাইলৈ আকৌ ইখন পেপাৰ এজনে চালে সেই আকৌ পুৰণা পেপাৰখনকে আমি অকণ অকণকৈ চাই মেলি থলোঁ তেনেকৈ থৈ টি ভি তকৈ আমি দৈনিক বাতৰিখন বেছি মূল্যৱান বুলি ভাবোঁ আৰু আজি টি ভি চেনেলত সাংবাদিকে যিকেইটা কথা কয় সেইকেইটা গোটেইকেইটাটো শুদ্ধ বুলি আমি নাভাবোঁ কাৰণ কেলে লাগি যায় এই দৈনিক পেপাৰত আকৌ যিকেইটা কথা ক'ব সেইকেইটাটো গোটেইকেইটা শুদ্ধ কৰি লিখিত লিখি দিয়ে বুলি আমি ভাবোঁ কাৰণ তেওঁ সাংবাদিকে নিজে গৈ ঘটনাস্থলীত গৈ উপস্থিত হৈ তেওঁ নিজে কথাকেইটা চাই মেলিহেতো ৰাইজক বা বাতৰিবিলাক দিয়েহি খা খাবৰবিলাকতো লিখেহি সেইটো কাৰণে আমি দৈনিক পেপাৰখনত থকা কথাকেইটা আমি শুদ্ধ বুলি ভাবি লওঁ আৰু বাতৰি কাৰ্ডখনো প্ৰয়োজনীয় কাৰণ পঢ়ি শুনি হোৱাৰ পাছত পেপাৰখন কোনো অথলে নাযায় সেই পেপাৰখনে আমি কোনোবাই কিবা পিঠা কেইটামান খুন্দিলোঁ কুলাত পাৰি ল'লোঁ আৰু নহ'লেও বোলে দোকানত আমি এজাপমান হৈ গ'ল দোকানত আমি চম্জাই পিনে নি দি দিলোঁগে দি দিয়া মানুহটোক আকৌ বেপাৰী লৈ গুচি গ'ল কোনো তাৰমানে অপ্ৰয়োজনীয় নহয় কাগজখন সেইখন কাগজে চব কামতে খাটে খালি গোটাই গোটাই থৈ গ'লে হৈ গ'ল গোটাই গোটাই থৈ যাওঁ আমি টেবুলৰ ওপৰতে টেবুলতে গোটাই গোটাই থৈ আকৌ বোলে এক মাহ হৈ গ'ল এক মাহত যিখিনি পেপাৰ হৈ গ'ল পেপাৰখিনি আমি চবখিনি আকৌ ৰিটাৰ্ণ দোকানত চাপ্লাই দি দিওঁ আৰু আমাৰ গাঁৱত বেছিকৈ দৈনিক পেপাৰখনে প্ৰয়োজনীয় আৰু সেই পেপাৰখনেই প্ৰায় মানুহেই পঢ়ে দুপৰীয়া গছৰ তলত বহিও চব ৰাইজে সেই পেপাৰখনকে পঢ়ি চকীখন আনি ল'ব পেপাৰখন লৈ ল'ব লৈ পেলাই নি দুজনী তিনিজনী যদি বাঁহ তলত বহি লওঁ আমি গছ তলত বহি লওঁ বহি লৈ ইজনীও এখন আনিলে সিজনীও এখন আনিলে অস বেলেগ বেলেগ বাতৰিও আনে চব বাতৰি দৈনিক পেপাৰ লগত নিমিলে সেইবিলাক কথা কেতিয়াও নিমিলে অকণমান যেনে হ'লেও বেলেগ বেলেগ তাৰমানে থাকেই চব কথা হৈ মিলি নপৰে দৈনিক বাতৰিখনৰ লগত অসম আৰু অসম প্ৰতিদিনখনো নিমিলে সেইখনো বেলেগ বেলেগ যেনে হ'লেও অকণমান আকৌ বেলেগ হ'বই আমি আকৌ দৈনিক পেপাৰখন চাই চাই এতিয়া সেইখনহে আমি পচন্দ কৰোঁ কাৰণ সেইখনহে আমি প্ৰয়োজনীয় বুলি ভাবো আৰু সেই দৈনিক পেপাৰত যিখিনি কথা থাকিব আমি সেইখিনিহে শুদ্ধ বুলি ভাবি লওঁ তাৰমানে বেলেগ কথা বেলেগ বাতৰি কথাবিলাক সিমানটো আমি শুদ্ধ বুলি তাৰমানে ভাবি নলওঁ দৈনিক বাতৰিখন আমাৰ কাৰণে বহুত ভাল আৰু ভৱিষ্যতলৈও ভাল বুলি ভাবি থাকিম আৰু দৈনিক পেপাৰখনে আমাক বহুত খা খবৰ দূৰ দূৰণিৰ পৰা আনি আমাক দিয়েহি সেই পেপাৰখনেই আমাৰ কাৰণে প্ৰয়োজনীয় মই সেইকাৰণে দৈনিক পেপাৰখনে মই বহুত ভাল বুলি ভাবোঁ আমি সৰু হৈ থকা অৱস্থা পা আমাৰ ঘৰতো দউেতাই দৈনিক পেপাৰ ব্যৱহাৰ কৰে আৰু এতিয়াও হাজবেণ্ডৰ ঘৰত আহিও পালোহি সেই পেপাৰখনে আমাৰ ইয়াতো ব্যৱহাৰ কৰা আমাৰ ইয়াত সেই পেপাৰখনে প্ৰয়োজনীয় বুলি ভাবি লয় চবেই সেইটো কাৰণে দৈনিক বাতৰিখনৰ বাদে আমি বেলেগ বাতৰি ব্যৱহাৰ নকৰোঁ কাৰণ যিখন আগৰ পৰা আমাৰ চলিত সেই পেপাৰখনহে চবৰ কাৰণে আমাৰ উপযোগ্য বুলি ভাবোঁ আমি মই দৈনিক বাতিৰ বিষয়ে আৰুনো কি ক'ম দৈনিক বা পেপাৰখন আমাৰ কাৰণে বহুত ভাল পেপাৰ